হেল্ল' অঁ এই ৰঞ্জু হয় নহয় বাৰু অঁ ই তোমাৰ নাম্বাৰটো মোৰ গুৰিত নাই নহয় মই আকৌ ই নিনৌ মাকৰ পৰা এতিয়া বিচাৰি বিচাৰি লৈছোঁ হেৰি নহয় কথা এটা নহয় হেৰি আকৌ এই কিবা বিহু পালেহি নহয় বেছিদিন নাই নহয় তাৰপৰা এইবাৰ কি পিঠা খুন্দিবিনে নুখুন্দ অঁ তাকেহে মই আকৌ এই পিঠা চাউল খু তিয়াই থৈছোঁ তাৰপৰা আকৌ বোলো হেৰি মই বোলো এই নম্বৰটো মই বোলো ৰঞ্জুক ফোন এটা কৰি চাওঁ বোলো এইজনীয়ে খুন্দেইনে নুখুন্দেইনে এতিয়া নম্বৰটো বিচাৰি বিচাৰি বিচাৰি বিচাৰি এই নিনৌ মাকৰ পৰা ল'লোঁ লৈ পেলাই বোলো এতিয়া হেৰি মানুহেই মানুহ ঢেঁকীটো এতিয়া এই আমাৰ ঘৰত খুন্দিবাহিনে ক'ত খুন্দিবাহি এই মইও খুন্দা নাই এ তিয়াইহে থৈছোঁ এতিয়া সেই খুন্দি অঁ অঁ এতিয়া হেৰি কি কি কি কি চাউল তিয়াইছা

অঁ অঁ মোৰো সেয়াই আকৌ এই কিবা হেৰি কেইটামান বৰা চাউল দুটামানে আকৌ সেই তেনেকুৱা চকুৰা চাউল কেইটামান তিয়াইছোঁ তাৰাপৰা এতিয়া হেৰি তিলপিঠা বনাম তাৰাপৰা মালপোৱা কেইটামানো বনাম আকৌ সেই বৰা চাউলৰে আকৌ তেল পিঠা কেইটামানো পুৰিম নিমখ দি ছোৱালীজনীয়ে খাই আকৌ ভাল পায় তাৰপৰা আকৌ হেৰি এই যে এই সুতুলি পিঠাটো কেনেকৈ বনাই তুমি মোক শিকাই দিবাচোন দেই হয় অঁ অঁ তুমি আকৌ হেৰিটো জানা নাই এইটো তোমাৰ ইডলি পিঠা এটা ওলাইছে নহয় আকৌ সেইটো জানা নাই অঁ অঁ অঁ ইডলি পিঠাটো হেৰি এই আজিকালি কিনো আৰু সেই আগৰ দিনৰ আৰু আমি সেই টেকেলী কিবা হেৰিয়ত ডেগৰ মুখত দি দি বনাওঁতেই জনম গ'ল এতিয়া আকৌ সেই ষ্টেণ্ডডাল ওলাইছে নহয় হেৰি কৰিবা তুমি পিঠাখিনি আমাৰ ঘৰলৈকে লৈ আহিবা মই ইয়াত বনাম নহয় মোৰ ষ্টেণ্ড এডাল আছে তাৰপৰা সেইকেইটা পিঠা মই বনাই দিম বাৰু আমাৰ ঘৰতে দেই তাকেহে জা জলপান হেৰি খুন্দিব লাগিব দুটামান খুন্দিলোঁ সেইদিনাখন এই মুড়িকেইটা ফুটাব নোৱাৰিলোঁগৈ কিনিয়ে আনি তাৰাপৰা চিৰা কেইটামান খুন্দিলোঁ সান্দহ গুৰি কেইটামান খুন্দিলোঁ ভজা চাউল কেইটামানো কৰিলোঁ তাৰাপৰা ক কোমল চাউল কেইটামানো বনালোঁ সেইবোৰে ব কৰিলোঁ অঁ তুমি কৰিলা নাই অঁ

অঁ অঁ অঁ অঁ ভালেই কৰিলা মই আকৌ ভাবি আছোঁ বোলো এইজনীয়ে বোলো পিঠাগুৰি খুন্দেইনে নুখুন্দেইনে ফোন নাম্বাৰটোও নাই বিচাৰি পাই পিনি বোলো ফোন অঁ অঁ অঁ হেৰি খুন্দিবাহি এইকেইদিন আকৌ এই আজি এতিয়া দিনটো এই যোনে তোনে আনিছে খুন্দিয়ে আছেহি লৈ আহিবা দুইজনীয়ে লগতে মোৰো তিয়াই থোৱাহে আছে খুন্দাই নাই দেৰিকৈ অকণমান খুন্দি পেলাম

অঁ মই হেৰি কৰিম এই কিবা মালপোৱাকেইটা আজি খুনি পেলাই এই গেলাইহে থ'ম কাইলৈ বনাম ঠাণ্ডা দিন এতিয়া একো নহয় নহয় এই গাখীৰনো কি আৰু ঘৰৰ গৰুজনী অকণমান অকণমান ওলাইছে নহয় তাৰে অকণ অকণ হেৰি এটাতে টেমা এটাতে ভৰাইছোঁ তাৰপৰা আৰু সেইয়া এৱা গাখীৰকণ সেইদিনা খাম আৰু বৰকৈ আকৌ এই আমাৰ দৈ গাখীৰটো বৰকৌ নাখায় ঠাণ্ডা বুলি তুমি কি কৰিলা গাখীৰ কি কৰিলা অঁ ভালেই আৰু তোমাৰহে ভাল আৰু মাজুলীৰ দৈ খাবাহে খাবা আৰু হয় দেই

নে নে নে ভাল আৰু মাঘৰ মাজুলিত আৰু কিহৰ চিন্তা আমাৰহে আৰু সেই ঘৰতে ভৰাইছোঁ খাম আৰু তেনেকেই যেনে তেনে মাঘৰ বিহু বাৰু ভোগালি তথাপিতো এই এনেকৈ চলাই দিম আৰু এই মজা খাবা আৰু ভজা চাউলৰ লগত দৈ অকণমান দি আৰু গৈ ম'হৰ দৈ অকণ দি ক্ৰীম অকণ পাৰিলে দি দিবা এই মাৰি দিয়া আৰু এই ঠিক আছে দিয়া ৰঞ্জু হেৰি কৰিবা এই আহিবা আহিবা দেই চাউলকেইটা লৈ পিনি সেই আহিবা ইয়াতে খুন্দিম অঁ অঁ যাব লাগিব যাব লাগিব তুমি এই চাউকেইটা লৈ আহিবা খুন্দিবলৈ দেই অঁ এতিয়া ৰাখিছোঁ দিয়া